চিনেমা জগতৰ সকলোবোৰ তাৰকাকে ভাল লাগে স্পেচিয়েলি মানে যিসকল তাৰকা এক্টিঙৰ চাইডত বেছি ভাল তেওঁলোকক মই বেছি ভাল পাওঁ ধৰক আমাৰ অসমীয়া চিনেমা জগতৰ যতীন বা ৰবি শৰ্মা তপন দাস সকলোবিলাক তেওঁলোকক এতিয়াটো ক'বলৈ গ'লে জুবিনদা জুবিন গাৰ্গ তেওঁ এতিয়া তেওঁৰ তেওঁক বিশেষকৈ বেছি ভাল পাওঁ বিশেষকে তেওঁৰ যিটো ফ্ৰি ফ্ৰেংক নেচাৰ জুবিনৰ যিটো মুখত আছে মানে পেটত আছে মুখত আছে সেই বস্তুটো ভাল লাগে তেওঁ কামো কৰিছে বহুত হাজাৰ হাজাৰ গান গাইছে তেৱেই বহুত ভাল ভাল চিনেমা এতিয়া তেওঁ তেওঁৰ মানে এতিয়া আমাৰ সঁচা কথা ক'বলৈ গ'লে অসমীয়া চিনেমাখন পুনৰ জগাই তোলা মানুহজনেই হ'ল জুবিন গাৰ্গ সেইটো কাৰণে ভাল পাওঁ মই যেতিয়া এজন অসমীয়া মানুহ অসমীয়া মানুহ হিচাপে অসমীয়া চিনেমাৰ উন্নতিটো মই হোৱাটো বিচাৰোঁ আৰু সেই উন্নতিৰ আঁৰত বৰ্তমান যুগত যদি কোনোবা এজন মানুহ আছে সেইজনেই হৈছে জুবিনদা তেওঁ কেনেকৈ অসমীয়া চিনেমাখনৰ চিনেমাটো আগুৱাই নিব পাৰে তাৰবাবে যথেষ্ট কাম কৰিছে বৰ্তমানো কৰি আছে কৰি থাকিবও সেইটো কাৰণে জুবিনদাক পাৰ্চনেলি বহুত ভাল পাওঁ জুবিনদাই কেনেকৈ অসমীয়া চিনেমাৰ দিশটো কি কৰিলে উন্নত হ'ব তাত কাম কৰিলে কেনেকৈ সেইখন প্ৰচাৰ কেনেকৈ কৰিব পাৰি প্ৰচাৰ কৰিলে কেনেকৈ মানুহে চাব তাৰবাবে সকলোবোৰ দিশতে কাম কৰিছে তেওঁক দেখা পালোঁ যে যোৱা কেইদিনমান আগতে জুবিনদাৰ এখন চিনেমা ৰিলিজ হ'ল তাত জুবিনে পুলিচৰ এক্টিং কৰিছিলে বহুত ভাল ভাল লাগিলে চাই সেই চিনেমাখনৰ বাবে জুবিনদাই প্ৰাগ নিউজৰ চে চেনেলৰ তৰফৰ পৰা হললৈ যিসকল লোকে হললৈ যাব নোৱাৰে যান বাহন নাই যান বাহনৰ ব্যৱস্থা কৰে যাৰ ফলত চি চিনেমাখনৰ চোৱা মানুহৰ সংখ্যাও বাঢ়ে ইমানখিনি কৰিছে চিনেমানৰ বাবে গতিকে জুবিনদাক তেওঁ অসমীয়া চিনেমা বহুত মানে গুৰি ধৰোঁতা বৰ্তমান অৱস্থাৰ গুৰি ধৰোঁতা মানে যিটো পৰ্য্য়ায়ত অসমীয়া চিনেমা গৈছেগে সেইটো চিনেমাৰ পৰা এতিয়া বহুতখিনি এতিয়া লেটেষ্ট আপোনাৰ ৰবি শৰ্মাৰ ৰঘুপতি শ্ৰী ৰঘুপতি যি সফলতা অৰ্জন কৰিছে চিনেমাখন মইও চালোঁ বহুত মানে অসমীয়া চিনেমা বহুত বহুত আজি মানে বেষ্ট অসমীয়া চিনেমা আজিলৈকে বেষ্ট অসমীয়া চিনেমাখন ৰবি শৰ্মাৰ বনাইছে এইখন বেষ্ট বুলি ক'ব লাগিব কেইওফালৰ পৰা গতিকে ইয়াৰ ক্ৰমান্নয় উন্নতি আমাৰ অসমীয়া চিনেমাৰ সকলোৱে যথেষ্ট কয় আমাৰ অসমত আছে কিন্তু মানে মানুহে নোচোৱা হৈ গৈছিলে ভাল কণ্টেণ্টৰ অভাৱত অসমীয়া যিহেতু মই যিমানখিনি জানোঁ চাউথতকে পুৰণা আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰী কিন্তু এতিয়া চাউথ ইণ্ডাষ্ট্ৰী ক'ত আৰু অসমীয়া ইণ্ডাষ্ট্ৰী নাইয়েই নামেই নাইকিয়া হৈ গৈছে বিশেষকৈ সেইটো হোৱাটো মইও বিচাৰোঁ আৰু বলীউডৰ ধৰক শ্বাহৰুখ খান ভাল পাওঁ পাৰ্চনেলি ভাল পাওঁ তাৰ এক্টিং শৈলী বহুত ভাল পাওঁ তেওঁৰ এক্টিং শৈলী তেওঁৰ কাম কাজ বহুত ভাল লাগে তেওঁ বনোৱা চিনেমা তেওঁক এটা কাৰণেই ভাল লাগে যে তেওঁ কোনোধৰণৰ কপি নকৰে চিনেমাত তেওঁৰ চিনেমাবিলাকত এটা বস্তু গেৰান্তি তেওঁৰ চিনেমাত শ্বাহৰুখ খানৰ চিনেমা চাবলৈ গ'লে এটা বস্তু গেৰান্তি আমি পাওঁ যেতিয়া যাওঁ যে এইখন চিনেমা কোনো এখন চিনেমাৰ কপি পেষ্ট নহয় তেওঁ সেইটো কাৰণে সেই চিনেমাখন চাই ভাল লাগে যেতিয়া নতুন ষ্টৰী এটা পাওঁ তেতিয়া আমি বলীউডতকৈ টলীউড মানে বিশেষকৈ চাউথৰ চিনেমা বেছিকৈ চোৱা হ'লোঁ কাৰণ বলীউডৰ চিনেমাবিলাক বৰ্তমান অৱস্থাত কি হৈছে প্ৰায়ভাগ চিনেমাই চাউথৰ পৰা কপী যিখন চিনেমা আমি চাউথত হিন্দী ডাব এভেইলেবল হৈ যোৱাৰ বাবে আমি আগতীয়াকৈ চাব পাৰোঁ আৰু সেইখন চিনেমাই এতিয়া আমি আকৌ বলীউডত কপি পেষ্ট বস্তু এটা চাব কোনেও নিবিচাৰে সেইটো কাৰণেই শ্বাহৰুখ খানক বেছি ভাল লাগে তেওঁ কোনো ধৰণৰ তেওঁ যি কোনোবা এখন চিনেমা কৰিলে যে এটা নতুন ষ্টৰী পাম সেইটো গেৰান্টী আৰু যেনেদৰে চাউথৰ চিনেমাবিলাকৰ কাহিনী বহুত ভাল লাগে বিশেষকৈ তেওঁলোকৰ এক্টৰবিলাকৰ কাম বহুত যথেষ্ট যথেষ্ট তাৰমানে কষ্ট কৰে সেয়েহে ক'বলৈ গ'লে বাহুবলী প্ৰভাসৰ এছ এছ ৰাজামৌলী যি ডাইৰেক্টৰ তেওঁক লগ পাব বিচাৰোঁ তেওঁৰ চিন্তা শক্তিটো কেনেকে মানে সেই বস্তুটো জানিব বিচাৰোঁ এচ এচ ৰাজামৌলীয়ে যেতিয়া এখন চিনেমা ডাইৰেকশ্য়ন দিয়ে বা লিখে তেওঁ চিন্তাটো কেনেকে কৰে তেওঁ কি পৰ্য্য়ায়ৰ চিন্তা কৰিলে এখন চিনেমা ইমান ডাঙৰ যে অকল মইয়ে নহয় গোটেই দুনীয়াই ভাল পায় কি ধৰণৰ চিন্তা কেনেকৈ আহে এই চিন্তাবিলাক মনলৈ কেনেকৈ আহে কি কৰিলে ইমান চিন্তা ভাল হ'ব পাৰে সেই বস্তুটো মই জানিব বিচাৰোঁ তেওঁলোকক লগ পাই তেওঁৰ লগত কাম কৰা এক্টৰখিনিৰ মিনিমাম দুই তিনি বছৰলৈ একো চিনেমা কৰিব নোৱাৰে খালি এখন চিনেমা কৰিব লাগে কেনেকৈ তেওঁ কেনেকৈ বাধ্য কৰাব পাৰে যে মোৰ লগত চিনেমা কৰিলে ইমানখিনি সময় মোক দিবই লাগিব তই বেলেগ চিনেমা কৰিব নোৱাৰ সেই বস্তুটো সেই মানে বস্তুটো ভাল লাগে আৰু তেওঁ যিটো ভাবিব নোৱাৰা যিটো চিন্তা শক্তি কেনেকুৱা ধৰণৰ চিন্তাবোৰ তেতিয়া তেওঁৰ ওচৰত কাম কৰিবলৈ প্ৰত্যেকজন এক্টৰে মানে হাবাথুৰি খাই থাকে যে তেওঁৰ লগত এখন চিনেমা কৰি দিয়া মানে মোক জগতে জানে সৌ সিদিনাখনলৈকে প্ৰভাস এজন চাউথৰ জেনেৰেল এক্টৰ বাহুবলীৰ পিছতে চুপাৰষ্টাৰ হৈ গৈছে তেওঁও যথেষ্ট কষ্ট কৰিছে প্ৰভাসেও যথেষ্ট মানিবলগীয়া কিন্তু মানে এখন ভাল স্ক্ৰিপ্টে এজন এক্টৰক কিমান ওপৰলৈ ডাঙি নিব পাৰে তাৰ এটা প্ৰমাণ দিলে বাহুবলীয়ে সেই একেধৰণৰ ত্ৰিপল আৰ এছ এছ ৰাজামৌলি চাৰৰ তাৰবাহিৰে আৰু এজন এক্টৰ ভাল লাগে চাউথৰে যেনেকে আল্লু অৰ্জুন তেওঁৰ ষ্টাইল তেওঁৰ মানে যিটো এক্টিঙৰ ষ্টাইল বুলি ক'ম সেই ষ্টাইলটো ভাল লাগে কিবা এটা আনকমন মানে কিবা এটা বেলেগ ধৰণে মানে এক্টিঙটো কৰে সেই এক্টিঙটো খুবেই ভাল লাগে সেই এক্টিঙৰ শৈলীটো মানে শিকিব বিচাৰোঁ তেওঁ কেনেকৈ কৰে আমাৰ বলীউডৰ এগৰাকী হৃত্বিক ৰ'শ্বন তেওঁটো এভাৰগ্ৰীণ হয় যে তেওঁ এক্টিঙো কৰিব ডেঞ্চো কৰিব সব ফালৰ পৰা কোনফালৰ পৰা গ'লে মই গতিকে সেই বস্তুটো ভাল লাগে মই চিনেমা চাওঁ চিনেমা চাওঁ মই ভাল পাওঁ চিনেমা চাই যেতিয়া ফ্ৰি পাওঁ মাইণ্ডটো ফ্ৰেছ কৰিবৰ কাৰণে এখন চিনেমাটো চাওঁৱেই মানে মোৰ চিনেমা চালে এনেকুৱা হয় মাইণ্ডটো ফ্ৰেছ হৈ যায় একোধৰণৰ চিন্তা নাথাকে কিন্তু সেইটো বস্তুৱেই এখন চিনেমা মই এইটো চিনেমা যোটো এইটো নিবিচাৰোঁ যে কোনোবা এখন চিনেমা ধৰক বলীউডতে হওঁক যাতে হওঁক বলীউদেই হওঁক নিজৰ সববিলাক চিনেমাৰ নিজৰ স্বত্বা এটা থাকিব লাগে অকণমান বেলেগ হ'ব লাগে সেইটো কাৰণে ভাল লাগে